অঁ ভাইটি মই এখন অ'লা বুক কৰিছিলোঁ তুমি এতিয়া ক'ত আছা তুমি মোৰ লোকেশ্যন মতে আহি যোৱা মই তেতিয়া সোনকালে গৈ পাম তুমি আহি পালে